হয় হয় অঁ তুমি কিতাপকেইখন পাবা কিন্তু তোমাক সোনকালে আহিব লাগিব অঁ ৰাতিপুৱা বেলাতে আহিব লাগিব অঁ এ কিতাপ কেইখনৰ তোমাৰ ডিচকাউণ্ট আছে বাৰু অঁ ডিচকাউণ্টটো খালি তোমাক তিনিদিনৰ ভিতৰতহে আছে যদি তুমি তিনিদিনৰ অঁ তিনিদিনৰ ভিতৰত আহিব লাগিব তেতিয়াহে তুমি ডিচকাউণ্ট পাবা অঁ তুমি আহিলে আগবেলাৰ ভিতৰতে আহিবা পাৰিলে ফোনকল এটা কৰি ল'বা হয়তো দোকান বন্ধও থাকিব পাৰে অঁ ঠিক আছে আৰু কিবা কেনেকে সহায় কৰিব পাৰিম

অঁ ঠিক আছে ধন্যবাদ